মই যোৱাকালি ছাৰ্ট এটা ললোঁ ছাৰ্টটো পিন্ধিবলৈ বিৰাট ভাল লাগিলে মই পিন্ধি চালোঁ আৰু চাৰ্টটো লিনেনৰ অছিলে লিনেন কাপোৰ যিটো কয় লিনেনৰ আছিলে কাপোৰটো পিন্ধি বিৰাট আৰাম আৰু বিশেষকৈ এতিয়া যিটো গৰম দিন চলি অছে এই পলিষ্টাৰ চলিষ্টাৰ বেলেগ মই কাপোৰ দেখিছোঁ সিমানটা ভাল নালাগিলে কিন্তু এই ছাৰ্টটোৰ কাপোৰটো বিৰাট ভাল আৰু দেখিবলৈও বিৰাট ধুনীয়া বিৰাট ষ্টেণ্ডাৰ্ড আৰু হাত দীঘল হয় যদিও সিমান গৰম নালাগিল আৰু ক'লাৰৰ পিছফালে ধুনীয়া মনে জ্বলা পুৰা একো নকৰে কাপোৰটোৱে ধুনীয়া পিন্ধিবলৈ বিৰাট ধুনীয়া আৰু ফিটিংটো বিৰাট ভাল সেইটো মানিব লাগিব যিটো কপোৰৰ ফিটিংটো হয় সেই ফিটিংটো বিৰাত ধুনীয়া গাৰ লগত সিঁহতে যিমান চাইজ বুলি কৈছে সেই চাইজটো সিমানেই মিলিছে অলপো ডাঙৰো হোৱা নাই বা অলপ সৰুও হোৱা নাই একদম ধুনীয়া ফিটিং হৈছে আৰু পিন্ধিবলৈ বিৰাট ধুনীয়া লাগিছে আৰু ফিটিং হ'লে অলপ ভালোঁ লাগে পিন্ধি আৰু ক'লোৱে কোৱালিটিটো বিৰাট ভাল আৰু ছাৰ্টটো কালাৰটো ভাল কালাৰ মই কাৰণ ছাৰ্টটো মই পিন্ধাৰ আগতে ধুই পিন্ধোটো পিন্ধোতে একো কালাৰ চালাৰ একো যোৱা নাই ছাৰ্টটোৰ আৰু শুকোৱাইছোঁ শুকাওঁতে কালাৰটো আৰু ফেডো হোৱা নাই ৰঙো যোৱা নাই মানে ৰংটো বিৰাট ধুনীয়া কালাৰ কোৱালিটিটো ভাল কাপোৰৰ কোৱালিটিটো ভালেই কালাৰ কোৱালিটিটো বিৰাট ভাল